হেল্ল' হেল্ল' অ' পলাশটো হয়নে অ' মই বাৰ্চিল'না গগৈ কৈছিলোঁ আপোনাৰ তাত এটা ফোন পামনি ৰিয়েলমি ফোন অ' মই মানে বাৰ হাজাৰ মানৰ বাৰ হাজাৰ তেৰ হাজাৰ ভিতৰত ফোন লাগিছিলে পামনে বাৰু এতিয়া

এণ্ড্ৰইড হ'লে হ'ব এণ্ড্ৰইড হ'লে হ'ব আৰু ফোনটো হেৰি আপোনাৰ কেনেকুৱা পিকচাৰ কুৱালিটি কেনেকুৱা বা কেনেকুৱা কেনেকুৱা আছে থ্ৰি জি নে ফ'ৰ জি ফাইভ জি কি আছে

অ অ

মোক আৰু ৰিয়েলমি হে লাগিছিলে দেই কিন্তু হেৰি আপুনি প্ৰাইচটো অকণমান ডিস্কাউণত চিস্কাউণত হ'বনি বাৰু

অ' অ' আৰু তাতকৈ তলত হ'লে নহ'ব ন'

আৰু পিকচাৰ কুৱালিটি কেনেকুৱা কিমান থাকিব

কালাৰ কালাৰ কেনেকুৱা হ'ব পাৰে অ' মোক মানে হোৱাইটত লাগিছিলে এনেকৈ হ'ব নি বাৰু অৰ্ডাৰ দিব লাগিব নে এভেইলেবুল আছে অ অ

অ' অ ডিস্কাউণ্ট পাম বুলি আশা থাকিলে দেই

ঠিক আছে দিয়ক মই যাম বাৰু